আমাৰ অসমীয়া মানুহৰ প্ৰথম বিহুটো হৈছে বহাগ বিহু বহাগ বিহুত আমি ফূৰ্তি ফাৰ্তা কৰোঁ অলপ ফূৰ্তি ফাৰ্তা যেনেকৈ এতিয়া গোটেইবিলাকে লগ লাগি বিহু হুঁচৰি চুচৰি কৰোঁ তাৰোপৰি বিহু ফাংশ্যন পাতোঁ বিহু ফাংশ্যনত যেনেকৈ হুঁচৰি আহে জেং বিহু আহে বিহু কুঁৱৰী আহে মৌ কুঁৱৰী আহে তাৰপিছত আকৌ ঢোলবাদন পেঁপাবাদন আকৌ বাঁহীবাদন আকৌ সুঁতুলিবাদন তালবাদক এইবিলাক চব আহে সেইবিলাক চাই ভাল পাওঁ আমি যাওঁ তেনেকৈ মনোৰঞ্জন কৰোঁ আকৌ ৰাতিলৈ আকৌ বিভিন্ন ঠাইৰ পৰা আকৌ শিল্পী আহে শিল্পীসকলৰ মানে গান শুনি ভাল পাওঁ যেনেকৈ দূৰৰ দূৰৰ পৰা আহে শিল্পীসকল আছে বহুতো তেনেকৈ নিমন্ত্ৰণ কৰে সেইবিলাকৰ গান চাই ভাল পাওঁ সেইবিলাকে আমি মনোৰঞ্জন কৰোঁ আৰু বহুত ৰাতি চাই মেলি সেই বিহুত সেইবিলাকেই কৰোঁ আৰু আমি তাৰোপৰি মানে আমি সেইবিলাক কৰি মেলি হ'লেও মানে আকৌ পাছত দুদি দুই এদিনৰ পাছত আমি